হেল্ল' অঁ তাকে আজি আজি অঁ হেল্ল' অঁ আজি তোমাৰ দোকানত কি কি আছে বাৰু চবজি

জিকা ৰঙালাউ এইবিলাক আছেনে অঁ অঁ বিলাহী আছে ন বিলাহীৰ কেনেকুৱা দাম বাৰু অঁ বেছি হৈছে ন বাকী বাকী কবিৰ দাম কেনেকুৱা কবি চল্লিছ টকা অলপ কম নহয় নে অঁ ঠিক আছে বাৰু মোক তেতিয়াহ'লে কবি দুই কে জি লাগিব আৰু আলু কেনেকুৱা আলুৰ দাম পঁচিছ টকা বিশ টকাত পাই দেখোন আচ্ছা হ'ব পঁচিছ টকা ন অঁ আলু লাগিব বাৰু আৰু পটল আছে ন চল্লিছ টকা অঁ দামটো অলপ বেছি বেছি হৈছে দেই সেইকাৰণে ঠিক আছে পটলো লাগিব বাৰু মোক আৰু আৰু শাক কিমা অঁ মই বিলাহী ক'লোঁ অঁ ঠিক আছে পঠাই দিব পাৰি অঁ অঁ মই লিষ্টটো দি দিম আমি মোক ঘৰত পঠোৱাৰ ব্যৱস্থাটো কৰিবচোন দেই ঠিক আছে মই আপুনি হেৰিটো লিখি লওক কিমান মোৰ কি কি লাগিব আলু লিখক দুই কে জি অঁ পিঁয়াজ এক কেজি পিঁয়াজটো আছে ন পিঁয়াজৰ কেনেকুৱা পিঁয়াজৰ কেজি কিমান বুলি কৈছিলে ঠিক আছে পিঁয়াজ এক কেজি লিখক আৰু পটল লিখক আধা কেজি অঁ কবি লিখক দুই কেজি দুই কেজি ল'লে অলপ কমাই দিম বুলি কৈছিলে ন অঁ ঠিক আছে অলপ কমাই ধৰিব দুই কেজি কবি লিখক

অঁ ঠিক আছে হ'ব আপুনি পঠাই দিব